মই সাধাৰণতে প্ৰেচাৰ কুকাৰ আৰু খোলা বাচন দুয়োটায়ে ব্যৱহাৰ কৰোঁ কাৰণ সময়ৰ ওপৰত লক্ষ্য ৰাখি প্ৰেচাৰ কুকাৰো ব্যৱহাৰ কৰোঁ কিন্তু আমি খোলা বাচনত ৰন্ধন কৰিলে কিন্তু সোৱাদটো বেছি ভাল হয় আমি এতিয়া খোলা বাচনত যেতিয়া আমি ভাত বনাওঁ তেতিয়া আমাৰ যিটো ভাতৰ মাৰ সেই মাৰটো আমি কটন যিবোৰ কাপোৰ সেই কাপোৰবিলাকত আমি দি দিওঁ মানে কিন্তু এতিয়া আমি প্ৰেচাৰ কুকাৰত যেতিয়া ভাত বনাওঁ তেতিয়া তাত আমি কুকাৰটোৰ আমি যেতিয়া মুখনিখন মাৰি থওঁ আৰু মাজতে আমাৰ খোলাৰ কোনো ব্যৱস্থা নাথাকে সেই তাৰ পৰা আমি মাৰটো কেতিয়াও নাপাওঁ কিন্তু তাৰ সোৱাদটো বেলেগ এতিয়া খোলা বাচনত ভাতটো যেতিয়া আমি বনাওঁ তাৰ সোৱাদটো বহুত সোৱাদ ধুনীয়া লাগে খাবলৈ ভাতটো আমি জোখত ৰাখি জুইটো কমাই ধুনীয়াকৈ ৰাখি আমি ভাতটো বনাওঁ খোলা বাচনত সাধাৰণতে এতিয়া সময়ৰ কাৰণে আমি আজিকালি ইন্ধন আমি গেছ ব্যৱহাৰ কৰিছোঁ কুকাৰৰ ব্যৱহাৰ কৰিছোঁ সময়ৰ অপচয় আমি খৰচ নকৰাকৈ কিন্তু আচলতে আমি স্বাস্থ্যৰ কাৰণে সদায় খোলা বাচনত বনোৱা খাদ্যহে খাব লাগে জুইৰ যিটো তাপ জুইৰ তাপত আমি যিটো আমাৰ শক্তি আহে দেহলৈ যিটো ৰন্ধনত সেইটো আমাৰ দেহৰ কাৰণে বহুত উপকাৰী কিন্তু কুকাৰত আমি যেতিয়া ভাত বনাওঁ ইন্ধন গেছ ব্যৱহাৰ কৰোঁ সময়টো কম লাগে হয় কিন্তু তাৰ আমাৰ স্বাস্থ্যৰ কাৰণে সিমান সুবিধা নহয় সেইটো কাৰণে প্ৰয়োজন সাপেক্ষে আমি প্ৰেচাৰ কুকাৰো ব্যৱহাৰ কৰোঁ আৰু খোলা বাচনতো ভাত বনোৱাৰ ব্যৱস্থা কৰোঁ